যদি মই প্ৰিয় পৰ্যটনস্থলী বুলি কওঁ তেতিয়া মোৰ আমাৰ ভাৰতৰ হ'ল কেৰেলা কাৰণ কেৰেলাৰ মোৰ এই তেওঁলোকৰ থকা খোৱা বা যিটো তেওঁলোকৰ যিটো কৰ্মৰ যিটো তেওঁলোকে কৰে সেইবিলাক মোক খুব আকৰ্ষিত কৰে আৰু তাত যিহেতু আপোনাৰ ব্লেক ৱাটাৰ লেক বুলি এখনো আছে তাত যিহেতু নাৱৰ ওপৰত থাকি তেওঁলোকে যিহেতু মানে থকাৰ যিটো ছিষ্টেম সেইটো মই খুবেই ভাল পাওঁ গতিকে মোক সেইটোৱে খুব আকৰ্ষিত কৰে আৰু মোৰ যিহেতু ছাউথ ইণ্ডিয়ানৰ কালচাৰবিলাক বা চিনেমাই হওক বা তেওঁলোকৰ কথা কোৱা ঢং বা যেনেকৈ তেওঁলোকৰ থকা মেলা সেইবিলাক মোক মানে খুব আকৰ্ষিত কৰে চ গতিকে মই চাউথ ইণ্ডিয়ান ষ্টেটবিলাকৰ মোৰ ফুৰিবলৈ খুব মন আছে এটা আৰু এইটো ভৱিষ্যতত যদি ভালে কুশলে থাকোঁ মই নিশ্চয় ঘূৰিবলৈ চাম আৰু যদি মই বাহিৰা বিদেশৰ যদি কথা কওঁ বিদেশৰ মোৰ হ'ল লণ্ডন কাৰণ লণ্ডনৰ যিবোৰ ফেচিলিটি আছে তেওঁলোকৰ সেই ফেচিলিটিবোৰ মানে খুবেই মোক আকৰ্ষিত কৰে আৰু আমাৰ বহুত তেনেকৈ ইণ্ডিয়ান যিবিলাক অলপ বহুত পঢ়া বা যিহেতু পি এইচ ডি কৰাৰ পিছত তেওঁলোক যিবোৰ ডক্তৰেট ডিগ্ৰী ল'ব যায় তেওঁলোক বহুত হয়তো ইউ কেত যায় কাৰণ তাত আপোনাৰ এডুকেশ্যন ফ্ৰী থাকে মেডিকেল ফ্ৰী থাকে আৰু তেওঁলোক যিবোৰ থকা মেলা ছিষ্টেম বা তেওঁলোকৰ যিবোৰ নীতি নিয়ম সেইবিলাক খুব সুন্দৰ হয় তাত যদি ভাবক আপোনাৰ যদি এখন ৰাজ্যত যদি আপোনাৰ মেডিকেল যদি ফ্ৰী দি দিয়ে আৰু যদি আপোনাৰ ষ্টুডেণ্টক যদি এডুকেশ্যনটো ফ্ৰী দি দিয়ে আৰু তাত লাগিলে কি কাৰণ আমাক এই দুটাই আমাৰ বিশেষ বস্তু কাৰণ যদি মানুহৰ যদি চাওঁ যদি আপোনাৰ মেডিকেলটো ফ্ৰী হয় তেতিয়া আমাৰ এটা হয়তো আমাৰ জীৱনৰ এটা বহুত ডাঙৰ ভাৰ এটাই কমি যায় কাৰণ যদি হঠাতে যদি আপুনি যদি অৰ্থনৈতিকভাৱে আপুনি দুৰ্বলো হয় তেতিয়া আপুনি আমাৰ আমাৰ যদি ভাৰতত চাওঁ আমাৰ প্ৰাইভেট যদি আমি চাওঁ চৰকাৰীবিলাকত আমাৰ সেই তেনেকৈ বস্তুবিলাক পোৱা নাযায় গতিকে যিবোৰ আমাৰ অৰ্থভাৱে অলপ পিছপৰা লোক তেওঁলোকে হয়তো মানে সেই চেকআপৰ অভাৱত বহুতে মৃত্যুৰ সন্মুখীন হ'বলগীয়াও হয় গতিকে সেই দেখা যায় যিবোৰ ডেভেলপ ডেভলপ কাউণ্ট্ৰিবিলাক থাকে তেওঁলোকৰ এইবোৰ ছিষ্টেমবিলাক বহুত ভাল আৰু তেওঁলোকে মানে বহুত ভালদৰে মেইনটেইন কৰি ৰাখে গতিকে মই আপোনাৰ মইতো গৈ পোৱা নাই বাৰু বিদেশতে অ' চৰি বিদেশলৈ বাট যিহেতু আজিকালি ইউটিউবত বা কি কয় নিউজ চেনেলবিলাকত দেখিবলৈ পোৱা যায় গতিকে সেইবোৰ চাই পেলাই মই দেখিছোঁ যে তেওঁলোকৰ ছিষ্টেমবিলাক থকা পেটাৰ্ণবিলাক আৰু কাম কৰা বস্তু মানে চিষ্টেমবিলাক বহুত মানে বহুত ডেভলপ গতিকে মোৰ মন এটা আছে যে এবাৰ হয়তো ইউ কেত পাৰোঁ নোৱাৰোঁ নাজানো গতিকে তাত এবাৰ গৈ পেলাই থাকিবলৈ বা ফুৰি আহিবলৈ মোৰ বিশেষভাৱে মন এটা আছে গতিকে আৰু তাত মই দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ ৰাস্তাৰ লেনবিলাকো ছিষ্টেম বেলেগ ধৰক আপোনাৰ সৰু ল'ৰা ছোৱালী যাবৰ কাৰণে ৰাস্তা এটা বেলেগকৈ বনাই দিয়ে বাট আপোনাৰ চাইকেল চাইকেল চলোৱা সকলে চাইকেলিং কৰিবৰ কাৰণে ৰাস্তা এটা বেলেগ থাকে আমাৰ গাড়ী যোৱাৰ কাৰণে ৰাস্তা বেলেগ থাকে আৰু আমাৰ ইণ্ডিয়াত দেখিবলৈ পোৱা যায় কি সেই একেখন ৰাস্তাতে গাড়ীও যাব কিবাও যাব সেই তেনেকুৱা সময়ত কি হয় আপোনাৰ ৰিস্কটো বাঢ়ি যায় আৰু তাত এক্সিডেণ্ট হোৱা সম্ভাৱনা খুব থাকে কিন্তু এই উন্নত ডেভলপ দেশবিলাকত সেইবিলাক আপোনাৰ নাথাকে গতিকে সেইবিলাকে মোক খুব আকৰ্ষিত কৰে আৰু মই বিচাৰোঁ যে আমাৰ চৰকাৰসমূহে সেইবোৰৰ ওপৰত ধ্যান দিয়ক আৰু আমাৰ ভাৰত ভাৰতখনকো তেনেকৈ আমাৰ ডেভেলপ কৰিবলৈ চেষ্টা কৰক গতিকে মই সেয়াই কওঁ যে আৰু আমাৰ মোৰ আমাৰ মোৰ চৰি বিশেষকৈ মোৰ যাবলৈ মন আছে আমাৰ ছাউথ ইণ্ডিয়ান ফালে কাৰণ তেওঁলোকৰ যিটো কালচাৰেলি যিটো তেওঁলোক ডেভলপ হয় তেওঁ নিজৰ যিটো সং তেওঁলোক সেইটো বচাই ৰখাত খুব গুৰুত্বভাৱে ধ্যান দিয়ে তেওঁলোক থকা মেলা পিন্ধা সেইবিলাক তেওঁলোকৰ নিজৰ যিটো সংস্কৃতি সেইটোক তেওঁলোকে বচাই ৰাখিব ধ্যান দিয়ে আৰু আৰু আজিকালি দেখিবলৈ পোৱা যায় যে আমাৰ হয়তো ল'ৰা ছোৱালীসকলে নামঘৰ গ'লেও আপোনাৰ হাফ পেণ্ট পিন্ধি যাবলৈ ট্ৰাই কৰে গতিকে সেইবিলাক আমাৰ ইয়াত যিহেতু আমাৰ ইয়াত হয় তেওঁলোক সেই চাউথত তেনেকৈ নহয় তেওঁলোকৰ নিজৰ সংস্কৃতি নিজৰ ভাষা নিজৰ মাটি বাৰী তেওঁলোক সকলোক বচাই ৰাখিবলে জানে আৰু তেওঁলোক সেইকাৰণে মই তাত যাবলৈ অলপ আকৰ্ষিত তেওঁলোকৰপৰা বহুত কথা আমি শিকিবলৈ পোৱা যায় আৰু সেয়াই